হেল্ল' হয় আপুনি পৌৰপতি নেকি অঁ মই এটা কথা আপোনাৰ পৰা জানিব খোজোঁ যে এই কমিউনিটি পচন সাৰ প্ৰস্তুত এই কেনেধৰণে কৰিব পাৰে এই যে ধৰক আমাৰ যিটো অৰ্গেনিক সাৰ এই অৰ্গেনিক সাৰ প্ৰস্তুত কৰাৰ যিটো প্ৰক্ৰিয়া এই আৱৰ্জনাৰ পৰা যে আমি সাৰখিনি মানে আমি ব্যৱহাৰ কৰিব পাৰোঁ ৰাসায়নিক সাৰৰ পৰিৱৰ্তে অনুগ্ৰহ কৰি ইয়াৰ প্ৰক্ৰিয়া সম্পৰ্কে কি কি দ্ৰব্য আমি সংগ্ৰহ কৰিলে ভাল হ'ব আৰু কি ধৰণে পচন সাৰ প্ৰস্তুত কৰিব পাৰি অনুগ্ৰহ কৰি আপুনি জনালে ভাল আছিল ধন্যবাদ